বাইকিঙৰ সময়ত বাইক চলোৱা মানুহ এজনৰ সুৰক্ষাৰ বাবে মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথাৰ ভিতৰত প্ৰথমটো হৈছে বাইক চলোৱা মানুহজনৰ লগত এটা হেলমেট থকাটো খুবেই জৰুৰী হৈ পৰে আৰু হেলমেটটো অকল থকাটো বুলিয়ে নহয় হেলমেটটো পিন্ধাটো জৰুৰী হৈ পৰে পিন্ধাটো জৰুৰী হৈ পৰে আৰু আপোনাৰ আজি আজিকালি যিকোনো ৰাস্তাতে বাইকখন আপুনি ওলাই লৈ গ'লে আৰক্ষী ব্যৱস্থাটো ইমানেই বেছি কাঢ়া হৈ পৰিছে যে আপোনাৰ যদি এটা হেলমেট নাথাকে যথেষ্টখিনি ফাইন ভৰিবলগীয়া হয় সেয়েহে আৰক্ষীৰ ফাইনৰ পৰা বাচিবলৈও আৰু নিজৰ সুৰক্ষাৰ কাৰণেও এটা হেলমেট থকাটো এজন বাইক চলোৱা মানুহৰ কাৰণে খুবেই জৰুৰী আৰু যদিহে আপোনালোকে যদি বাইক চলোৱা মানুহজনে অকণমান দূৰণিলৈ ভ্ৰমণ কৰিবলৈ ওলাইছে তেতিয়াহ'লে বাইক চলাওঁতে বাইক চলোৱা হাতমোজা আৰু বাইক চলোৱা জোতা পায় এজন মানুহে যেতিয়া ভাল বাইক এখন কিনিব পাৰিছে এই দু এইকেইটা বস্তু কিনিব পৰাটো মানে সহজে কিনিব পাৰিব কিনিবলৈ একো ইমান এটা অসুবিধা নাপাব সেয়েহে এইকেইটা বস্তু যদি থাকে অকণমান দূৰণি ভ্ৰমণ কৰিলে মানুহজনে এইকেইটা বস্তু যদি লগত থাকে তেতিয়াহ'লে নিজৰ হাতৰ সুৰক্ষা ভৰিৰ সুৰক্ষা বা মূৰটোৰ সুৰক্ষাৰ বাবে খুবেই ভাল এই হেলমেট এটা আৰু আপোনাৰ হাত বাইক চলাওঁতে পিন্ধা হাতৰ মোজা আৰু বাইক চলাওঁতে পিন্ধা জোতা এযোৰ থকাটো খুবেই জৰুৰী আৰু বাইক চলাওঁতে সদায় নিজৰ লগত নথি পত্ৰ হিচাপে লাইচেন্সখন থকাটো খুবেই জৰুৰী আৰু লাইচেন্সখনৰ লগতে লাইচেন্সখনৰ লগতে আপোনাৰ যোনখন পঞ্জীয়ন পত্ৰ সেইখন থকাও জৰুৰী আৰু আপোনাৰ বীমা আৰু প্ৰদূষণৰ যিখন পত্ৰ সেইখন আপডেট ৰখাটো খুবেই জৰুৰী এইকেইখন আজিকালি আৰক্ষীয়ে য'তেই ৰখা হয় যিকোনো বাইক চলোৱা মানুহক ৰখোৱা হয় এইকেইখন কাগজ আটাইতকৈ বেছি বিচাৰে এইকেইখন সেয়েহে এইকেইখন কাগজ যাতে মানুহজনে আপডেট কৰি ৰাখে আৰু নিজৰ লগত ৰাখে ভালদৰে সিমানেই বাইকিঙৰ লগত নিজৰ সুৰক্ষাৰ বাবে ইমানখিনি কৰিলেই যথেষ্ট